আজিৰ সমাজ ব্য়ৱস্থাত শিল্পকলাটো ছ'চিয়েল মিডিয়াত এটা বিশেষ ধৰণৰ ব্য়ৱস্থা গ্ৰহণ কৰিছে এই শিল্পকলাটো ছ'চিয়েল মিডিয়াই বিভিন্ন লোকক জড়িতকৰণ কৰি আছে আচলতে শিল্পকলাৰ সৈতে মানৱৰ বিভিন্ন সময়ত জড়িতকৰণটো অতিকে প্ৰয়োজনীয় কাৰণ শিল্পই মানুহক উন্নত কৰে মানৱ দেহক উন্নত কৰে আৰু মানৱ মনক উন্নত কৰে সেইকাৰণে আমি শিল্পকলাটো আমি সকলোৱে প্ৰয়োজন সাপক্ষে আগবাঢ়ি যোৱাটো উচিত আমি আমি আমি আমাৰ জীৱনত এই ইউটিউবৰ জৰিয়তেও বিভিন্ন চেনেল পৰিলক্ষিত হওঁ আৰু এই সম্পৰ্কে আমাৰ বাতৰি কাকততো কেতিয়াবা কেতিয়াবা দেখা যাওঁ লগতে আমাৰ যিবোৰ ছচিয়েল মিডিয়া আছে এই ছচিয়েল মিডিয়া বিলাকে শিল্পকলাৰ সম্পৰ্কে আমাক ৰাইজক সজাগ আৰু সচেতন কৰে আৰু লগতে আমি অতিকে আনন্দিত হওঁ যে এই শিল্পকলাবিলাকেই কেতিয়াবা কেতিয়াবা আমাৰ মানৱ দেহৰ কাৰণে বা মানৱ মনৰ কাৰণে উন্নত ছবি প্ৰদৰ্শন কৰি আমাক অতি উৎকৃষ্ট মানদণ্ডৰ ছবি কিছুমান দেখুৱায় যাৰ ফলত আমি সদায় আগবাঢ়ি যোৱাত সহায় হৈ পৰে আৰু লগতে সমাজত যেতিয়া কিছুমান ভাল ভাল ছবি বা শিল্পকলা জড়িতকৰণ কৰা হয় তেতিয়া সমাজ ব্য়ৱস্থাটো ভাল হয় আৰু মানুহে নিজৰ বেয়া কামৰ পৰা অন্ততঃ নিজক পৰিত্য়াগ কৰি এই ভাল কামত নিজকে জড়িতকৰণ কৰিব পাৰিলেই সঁচাকেই আমাৰ শিল্পকলাৰ সৈতে আমি উন্নত ধৰণৰ শিল্পকলাৰ জৰিয়তে আমি নিজকে আগবঢ়াই নিব পাৰিম